অহা দশকত প্ৰযুক্তিবিদ্যাৰ কেনেকৈ উন্নতি হ'ব তাক চাবলৈ গ'লে যোৱা দশকবোৰ চালেই আমি ধৰিব পাৰিম যেনেকৈ যোৱা দশকবিলাকত আমি আগতে আমি শিক্ষাৰ ক্ষেত্ৰত হাতেৰে প্ৰশ্নকাকতবিলাক লিখিছিলোঁ পৰীক্ষাত বহিছিলোঁ পৰীক্ষাত বহিবৰ কাৰণে আমি প্ৰশ্নকাকত প্ৰশ্ন চাই উত্তৰ লিখিব লাগিছিল কিন্তু আজিকালি প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলৰ পৰা শিক্ষাৰ্থীসকলে কম্পিউটাৰত বহিয়েই পৰীক্ষা পাতি দিব পাৰে দূৰ দূৰণিলৈ পৰীক্ষাবিলাক ঘৰত থাকিয়ে দূৰ দূৰণিত পৰীক্ষা পাতিলেও সেইবিলাক পৰীক্ষাত ঘৰত বহিয়েই কম্পিউটাৰৰ যোগেদি প্ৰযুক্তিবিদ্যাৰ উন্নতি হোৱা কাৰণে কম্পিউটাৰৰ দ্বাৰাই পৰীক্ষা পাতিবিলাক দিব পাৰে ষ্টুডেণ্টবিলাকে আজি জুম এপৰ দ্বাৰা গুগল মিটৰ দ্বাৰা ঘৰত বহি টিউচন কৰিব পাৰে অনলাইন কৰোণা ক'ভিডৰ টাইমৰ পৰা ক'ভিডৰ টাইমত বহুতো কোম্পানী মানুহবিলাকে ঘৰত বহিয়েই বহুতো কাম অনলাইন যোগে ঘৰৰ পৰাই কামবিলাক কৰিছিল যি গতিকে ক'ভিডত মানুহবিলাক ওলাই যাব নোৱাৰিছিল সেইকাৰণে অনলাইন সুবিধা অনলাইন সুবিধাৰ যি উন্নতি হৈছে প্ৰযুক্তিবিদ্যাৰ প্ৰযুক্তিৰ সে সেই ফালৰ পৰা বহুত মানুহে ঘৰত বহি ক'তো নোযোৱাকৈ কাম কৰিব পাৰে তেনেকৈ টিউশ্যন ল'ৰা ছোৱালীবিলাকে টিউশ্যন টিউশ্যন কৰিব পাৰে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো অনলাইনতে হৈ গৈছিল সেয়া সময়ত প্ৰযুক্তিবিদ্যাৰ এই এইটো উন্নতিয়ে বহুত সহায় কৰিছিল কৰোণাৰ সময়ত ক'ভিডৰ টাইমত তেনেকৈ চিকিৎসা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত চালেও চিকিৎসা বিজ্ঞানত আজিকালি মানুহবিলাকে দূৰ দূৰণিত ট্ৰিটমেণ্ট কৰিব গ'লেও মানুহবিলাকে এবাৰ ট্ৰিটমেণ্ট কৰি আহি নেক্সট কঞ্চালটেণ্টবিলাক তেওঁলোকে ঘৰত বহিয়েই নিজৰ জাগাত নিজৰ ঠাইত যিবিলাক আছে তাত টেষ্ট চেষ্টবিলাক কৰি তেওঁক অনলাইন যোগে সেইবিলাক টেষ্ট পঠাই দিলে ডক্তৰ ডক্তৰেও সেই অনলাইনৰ দ্বাৰাই সেই টেষ্টবিলাক টেষ্ট ৰিপৰ্টবিলাক চাই পিনে তেওঁলোকক মেডিচিন যোগে য মেডিচিন পঠাই দিব পাৰে যিটো তেওঁলোক সেই জেগাত আৰু নগ'লেও কথা নাই অনলাইন যোগে ডক্তৰবিলাকক আমি কঞ্চাল্ট ল কঞ্চাল্ট ল'ব পাৰোঁ ক তেওঁলোকৰ দ্বাৰা আমি বহুত দূৰ দূৰণি ডক্তৰবিলাকক আমি যাবৰ কাৰণে সুবিধা নাথাকিব পাৰে কিন্তু তেওঁলোকক আমি অনলাইন সুবিধা থকাৰ বাবে তেওঁলোকক আমি কম্পিউটাৰৰ দ্বাৰাই অনলাইনত অনলাইনত মানে তেওঁলোকৰ লগত কথা বতৰা পাতি আমি আমি তেওঁলোকৰ মেডিচিন পাতি যি বেমাৰ হৈছে সেইবিলাক দেখাই আমি মানে সিহঁতো আমাক প্ৰেছ্ক্ৰাইব কৰিব পাৰে আমিও সিহঁতৰ কঞ্চাল্ট ল'ব পাৰোঁ তেনেকৈ মেডিচনে বা দূৰ দূৰণি যেনেকৈ আমি ইয়াতে দেশত থাকি বিদেশলৈকে যাব নোৱাৰোঁ বিদেশৰ ডক্তৰলৈকে আমাৰ ইয়াৰে ডক্তৰবিলাকে কঞ্চাল্ট কৰি সেই চিকিৎসাবিলাকৰ চিকিৎ যি চিকিৎসা কৰিব তাৰ তেওঁলোকে সুধিব পাৰিব পাৰে আৰু মানে প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত সেই সেনেধৰণত যাতায়াতৰো ব্যৱস্থা আগতকৈ ভাল হৈছে আগতে অনলাইন হোৱাৰ পৰা আ আমি গুগল মেপত চাই আমি দূৰ দূৰণিলৈ মানে কাক মানে যাব পাৰোঁ ক'ত কি ব্যৱস্থা আছে কি সুবিধা আছে আমি সেইবোৰ গুগল মেপত চালে গম পাই যাওঁ কোনটো ৰাস্তাৰে গ'লে কিমান কি দূৰত্ব হ'ব কোনটো দূৰত্বত বেছি হ'ব কোনটো কম হ'ব আমি গম পাম আৰু গম পাওঁ আৰু গুগল মেপৰ দ্বাৰা তেনেকৈ আজিকালি গাড়ীবিলাকতো অনলাইন এপ অ'লা উবেৰ হোৱাৰ পৰা বহুতো সুবিধা হৈছে তেওঁলোকক আমি অনলাইনতে বুক কৰিব পাৰোঁ বুক কৰি মানে ঘৰত থাকিয়ে বুক কৰি তেওঁলোকে নিজৰ দুৱাৰমুখ মানে নিজ দুৱাৰমুখত আহি আহি যায় আৰু আমি য'ত যাব লাগে যাব লাগে আমি গাড়ী গাড়ী গাড়ী বিচাৰি যাব নালাগে আৰু মানে ঘৰত থাকি চবখিনি সুবিধা কৰিব পাৰোঁ তেনেকৈ কোনোবা এঠাইলৈ গ'লে আমি হোটেলত অনলাইন অনলাইনত মানে হোটেল বুক কৰিব পাৰোঁ থকা খোৱা চববিলাক আমি অনলাইনৰ দ্বাৰাই সুবিধা অনলাইনতে চববিলাক সুবিধা আমি পাওঁ আৰু মানে আজিকালি প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত তেনেকেও মোবাইলত মোবাইলটো হোৱাৰ পৰা যি আমাৰ ফ ফটো আগতে কেমেৰামেন ফটো উঠিব লাগিছিল কিন্তু আজিকালি মোবাইল হোৱাৰ পৰা আমি ফটোবিলাক নিজৰ নিজেই উঠিব পাৰোঁ নিজৰ তাতে থাকি যায় তেনেকৈ ডকুমেণ্টছবিলাক আমাৰ নিজৰ হাততে থাকি যায় আমি ক'তো বেলেগত মানে কাগজ কি কওঁ নথি পত্ৰ তথ্য পাতি হিচাপে জমাই ৰাখিব নালাগে নিজৰ তথ্য পাতিবিলাক নিজৰ হাতত মোবাইলত মানে ছেভ হৈ থাকে আৰু মানে ক'তো হেৰাই নাযায় এটা জেগাতে আমি ফটোৰ পৰা তথ্য পাতিৰ পৰা চব পাওঁ আৰু মানে আৰু সেই মোবাইলতে আমি কিছুমান এপৰ দ্বাৰা যেনেকৈ অ'লা উবেৰ জ'মেট' খাদ্যবস্তু জ'মেট' খাদ্যবস্তু অনলাইনতে যি মন যায় তাতে আমি প মানে অনলাইনত অৰ্ডাৰ কৰি তাৰমানে নিজৰ ঘৰত ক'তো নোযোৱাকৈ ঘৰতে মানে মংগাব পাৰোঁ মানে আনিব পাৰোঁ আৰু মানে তেনেকৈ ঠিক তেনেকৈ বহুতো আৰু বহুতো প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈছে যিটো এই দ মানে অহা যোৱা দশকবিলাকত আমি যিমান দেখিছোঁ অহা দশকত আৰু তাতকৈও বেছি উদ্ভাৱন হ'ব বুলি আমি ভাবোঁ আৰু মানে